পৰম্পৰাগতভাৱে কাগজ কলমত লিখা গোটেই পদ্ধতিটো আচলতে আপোনাৰ গোটেই বিষয়বস্তুটো নিৰ্ভৰ কৰে অভ্যাসৰ ওপৰত শেহতীয়াকৈ যোৱা পাঁচ বছৰৰ পৰা আমি পৰ্যবেক্ষণ কৰিলে দেখিবলৈ পোৱা গৈছে যে বৰ্তমান কাগজত লিখা গোটেই ব্যৱস্থাটোৱে সলনি হৈ লেপটপ বা মোবাইলত টাইপিঙৰ যিটো পদ্ধতি প্ৰচলন হৈছে সেইটো বিশেষভাৱে প্ৰচলন হোৱা দেখা গৈছে আৰু কাগজত যিটো লিখনিৰ পদ্ধতি আছিলে সেইটো যোৱা সাত ছয় সাত বছৰৰ পৰাই সম্পূৰ্ণৰূপে সলনি হৈছে আৰু আৰু ই সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে অভ্যাসৰ ওপৰত আৰু মোৰ ক্ষেত্ৰত মই ভাবোঁ যে বৰ্তমান কৰ্মক্ষেত্ৰতে হওক লেপটপ বা কম্পিউটাৰত লিখা পদ্ধ অভ্যাসটো মোৰ বেছিকৈ প্ৰচলন হৈছে যাৰ কাৰণে বৰ্তমান মই লেপটপ বা কম্পিউটাৰত যিটো ডি টি পি টাইপিং থাকে তাত বেছি সহজ অনুভৱ কৰোঁ আৰু সি খুব কম সময়তে ইয়াক কৰিবলৈ সহজ হয় পেনেৰে যিখিনি আমি কাগজত লিখোঁ তাতকৈ কম্পিউটাৰ লেপটপৰ কীবৰ্ডত এইখিনি টাইপ কৰাত অতি সহজে কৰিবলৈ সুবিধা হয় বুলি মই ভাবোঁ